মই ল'ৰা ছোৱালী সকলোকে বা ঘৰখনৰ সকলোকে এই ভাল হোৱাতো ঈশ্বৰ পৰায়ণতা হোৱাটো বিচাৰোঁ আৰু ময়ো এই ঈশ্বৰ ঈশ্বৰ পৰায়ণতাই হৈ আছোঁ আৰু ল'ৰা ছোৱালীক এই এইবিলাক শিকাইছোঁ বৰগীত লোকগীত বিহু বিহুগীত নাচ যেনে কৃষ্ণ নৃত্য যুমুৰা নৃত্য দশব দশৱতা নৃত্য বিহু নৃত্য সকলো সেই আধুনিক নৃত্য লোকনৃত্য সকলো ইহঁতবিলাকক শিকাই গৈছোঁ এফালৰ পৰা আৰু আমাৰ লোচালী ল'ৰা ছোৱালীবিলাকক ভাল ধৰ্মীয় দিশত আগবাঢ়ি যোৱাটোৱেই আমি বিচাৰোঁ কাৰণ আগৰ যুগ আৰু এতিয়াৰ যুগৰ মাজত পাৰ্থক্য আছে কাৰণ আগৰ যুগত এনেকুৱা আছিলে ল'ৰা ছোৱালী হাল দুল কিবা কিবি ইত্যাদি চব কৰিবলে শিকায় আৰু ল'ৰা ছোৱালীও ধৰি লওক এগাল হয় যি কৰে যি নকৰে তেনেকুৱা আছিলে কিন্তু এতিয়া বৰ্তমান সময়ত হৈছে কি দুটা ল'ৰা ছোৱালীয়ে যথেষ্ট এই ল'ৰা ছোৱালী দুটা ধৰ্মীয় দিশৰ পৰা বুলি পঢ়া পঢ়া দিশৰ পৰা বুলি নাচ বুলি খেল বিভিন্ন খেল খেলাৰ যোগেদি আমি আগবাঢ়ি যোৱাটোৱে বিচাৰোঁ সেইমতে ক্ৰিকেট খেলত দিছোঁ বল খেলত দিছোঁ গুডু খেলত দিছোঁ ৰ দিছোঁ জাম্পত দিছোঁ স সকলোতে সিহঁতক দিছোঁ এতিয়া আমাৰ আমাৰ ল'ৰাটোকে কৈছোঁ ল'ৰাটোৱে ল'ৰাটোক তাবলা তাবলা এযোৰ আনি দিছোঁ তাবলা বজাই বজাবলে শিকাইছোঁ খোল আনি দিছোঁ খোল বজাবলে শিকাইছোঁ তাৰপিছত ঢোল আনিছোঁ ঢোল বজাইছে ছোৱালীজনীক হাৰমনিয়াম আনি দিছোঁ হাৰমনিয়ামত লয়ত মানে গান গাই গৈছে তাপা বৰগীত বৰগীতত ল'ৰাটোৱে খোল খোল বাই আৰু ছোৱালীজনীয়ে তালযোৰ লৈ সেই তালে তালে বৰগীত গাই যায় আৰু সেইমতে আমাৰ ল'ৰা ছোৱালী ল'ৰা ছোৱালীক ভাল পথতেই আগবঢ়াইছোঁ আৰু ভাল পথত থাকিলেই ভৱিষ্যতে ধৰি লওক ভাল হ'ব বুলি বিচাৰোঁ তেতিয়াই ধৰি লওক আমিও ধৰ্মীয় পৰায়ণতা আৰু সিহঁতকো ধৰ্মীয় পৰায়ণতালৈকে আগবঢ়াই লৈ লৈ যাইছোঁ আৰু সেই ধৰ্মপৰায়ণতাত গ'লে ল'ৰা ছোৱালীৰ কাৰণে ধৰি লওক বা বাপেক মাকৰ কাৰণে আগবাঢ়ি যোৱাটোৱে বিচাৰিছোঁ আৰু সেইমতে বৰ্তমানলৈকে এতিয়ালৈকে মানে ল'ৰা ছোৱালী ঠিকেই হৈ গৈছে ধুনীয়াকে নাচিব পাৰিছে ধুনীয়াকে গান গাব পাৰিছে ধুনীয়াকে তাবলা বজাব বজাব পাৰিছে ধুনীয়াকে ঢোল বজাব পাৰিছে খোল বজাব পাৰিছে সেই হেতুকে আমি সেই সেইটোকে বিচাৰিছোঁ আৰু সেইটোকে হৈছে পঢ়া শুনাৰ দিশতো সিটোৱে মানে ছোৱালীজনীৰ কথাকে কৈছোঁ ছোৱালীজনী ধৰি লওক হাইস্কুললে গৈ গৈ গৈ আছে গৈ এতিয়া এইবাৰ ধৰি লওক মেট্ৰিক পৰীক্ষা দিব আৰু ধৰি লওক তাই সেই বিষয়ত বেয়া হোৱা নাই ভাল দিশতে বৰ্তমান গৈ আছে এতিয়া ল'ৰাটো কথা কৈছোঁ ল'ৰাটো ধৰি লওক ক্লাছ ছিক্স আৰু ক্লাছ ছিক্সতে ধৰি লওক সি সকলো দিশতে আগবাঢ়ি গৈ আছে আৰু ধৰি লওক প্ৰশ্ন কাকতখনো ধুনীয়াকে সম্পূৰ্ণ হৈছে আৰু ধুনীয়াকে কৰিছে আৰু ধৰি লওক যি ধৰি লওক প্ৰতিযোগিতাই নহওক সেই শ্ৰেষ্ঠ সন্মান অধিকাৰ কৰিছে ইপকাৰে কৃষ্ণৰ বক্তৃতা শংকৰ শংকৰ বক্তৃতা মাধৱদেৱৰ বক্তৃতা যদি তাক যদি দিয়া হয় তেতিয়া মানে শংকৰদেৱৰ বক্তৃতাটো ধুনীয়াকে সি দাঙি ধৰিব পাৰিছে আৰু ছোৱালীয়েও তেনেকে ধৰি লওক দশৱতাৰ নৃত্য ধুনীয়াকে নাচিবাগি দেখাব পাৰিছে আৰু ধৰি লওক সেইমতে ধৰি লওক আমি নিজকে ধন্য বুলি ভাবিছোঁ যে আমি যেনেকুৱাকে আগবঢ়াই লৈ গৈছোঁ তেনেকে ল'ৰা ছোৱালী তেনেকে আগবাঢ়ি গুচি গৈছে আৰু আমি সেইটো দিশতে আগবঢ়াইছোঁ সেই দিশতে আগবাঢ়িছে আমি ধৰি লওক তেনেকে ধৰি লওক ভালেই লাগিছে আও সেইমতে আও ধৰি লওক ভৱিষ্যতেও আগবাঢ়ি যোৱাত সহায় সহযোগিতা আগবঢ়াম আৰু সিহঁতেও যদি আগবাঢ়ি গুচি যায় তেতিয়াই ধৰি লওক আমি নিজকে ধন্য বুলি ভাবিম আও